হেল্ল' ৰাজদা নিকি অ' মই এ অৰুণাচলৰ পা ফোন কৰিছিলো আপোনাক এ কিছুমান অলপ ৰেচিপি বিষয়ে সুধিব বিচাৰিছিলো মানে ধৰক এতিয়া আপোনালোকে হাঁহ মাংস খায় নাখায় অ' তাৰমানে কি আমি এইফালে ভিতৰুৱা জেগাত থাকো যে ইমানখিনি নাজানো আৰু কেনেকৈ বনায় অকণমান কৈ দিব নিকি মোক অ' অ' এনে ফ্ৰাই ক কওকচোন আমি এতিয়া পা পাহাৰীয়া জেগাত পাহাৰীয়া জেগাত থাকো যে সেইকাৰণে

অ' অ' অ' অ'

আৰু পিচটো কি ডাঙৰ কৰিব লাগিব নে সৰু সৰু কৰিম অ' অ' অ' অ' মিডিয়াম মিডিয়াম ছাইজৰ কৰি ল'লেও হ'ব মিডিয়াম ছাইজ মিডিয়াম ছাইজৰ কৰি ল'লে হ'ব

বিলাহীটো পেষ্ট বনাব লাগিব অ' আকৌ অ' বাকী মচলা চছলা দিব নালাগে আৰু এইখিনিয়ে হ'বগৈ ন ভোট জলকীয়াটো ভোট জলকীয়াটো মানে আছে ইয়াত অলপ মানে প্ৰডাকশ্যনটো কম যে কম পাওঁ বিচাৰি ল'ম আৰু নহয় জানো অ' অলপ হালধি দিব লাগিব ন ঠিক আছে আৰু অ' বিলাহীটো আপোনাৰ সেইটো পুৰি ল'ব লাগিব আচ্ছা আচ্ছা আৰু তাৰপিছত এনে গাহৰি হেৰিটো অ' গাহৰিটোত মানে আমাৰ ইয়াততো পাওঁৱে গাহৰি কিন্তু আমি বনালে টেষ্টি নহয় আক' বস্তুটো এতিয়া গাহৰিটো কেনেকৈ মানে বইল কৰিব আমিটো বইল কৰি আৰু পানীত বইল কৰি পেলাই অলপ সেই ৰচোন আদা দি তেনেকেই খাওঁ আৰু

টেষ্ট নহয় আক'

অ' অ' অ' আচ্ছা আচ্ছা

অলপ মানে মচলা মচলা দিব লাগিব শুকান শুকানকৈ কৰিলে নালাগে এইখিনিয়ে হৈ যাব ন আদা নহৰুখিনি অ' নগা ধনীয়া নামটো শুনিছো বাৰু ঠিক আছে এবাৰ বনাইছিলো মানে টেষ্ট নহ'ল আক' কিবা নিমখ সেই নোহোৱা নিচিনা হ'ল ঠিক আছে থংক ইউ থেংক ইউ ধন্যবাদ